মই বিদেশ ভ্ৰমণৰ সুবিধা পালে আমেৰিকালৈ যোৱাৰ কথা ভাবিছোঁ এখন উন্নত দেশ যিখনৰ আমি সৰুৰে পৰা পঢ়িবৰ পৰা দেখি আহিছোঁ কিতাপ কিতাপত দেখি আহিছোঁ মেপত দেখি আহিছোঁ গোটেই দেশখন কিন্তু আজিলৈকে গৈ পোৱা নাই গতিকে যদি সুবিধা পাওঁ বিদেশ ভ্ৰমণৰ তেতিয়াহ'লে তাই ঠাইখন চাবলৈ বিশেষকৈ মন আছে আমেৰিকাৰ দেশখন উন্নত দেশ তাৰ গোটেই তথ্য পাতি গোটেই সা সঁজুলি ব্যৱসায় কৰা উন্নতমানৰ এখন উন্নত ৰাষ্ট্ৰ হিচাপে সমগ্ৰ বিশ্বতেই পৰিগণিত হৈছে গতিকে সুবিধা পালেই মই সেইখন দেশলৈ যাম বুলি ভাবিছোঁ তাৰ কাৰু কাৰ্যবোৰ পৰিদৰ্শন কৰিম বুলি ভাবিছোঁ তাৰ ঐতিহাসিক দিশসমূহো চাম বুলি ভাবিছোঁ তাৰ সাংস্কৃতিক দিশ সকলো দিশেই চাই আহিম বুলি মনতে ভাবিছোঁ